শিক্ষা হৈছে সমাজখনৰ সংস্কাৰ কৰাৰ মূল আহিলা শিক্ষা শিক্ষাটো খুবেই প্ৰয়োজন শিক্ষা নহ'লে শিক্ষা শিক্ষাৰদ্বাৰাহে আমি সংস্ক সমাজখনৰ ভাল ভাল কি বেয়া কি সেইটো আমি চিনিব পাৰোঁ শিক্ষা থাকিলেহে আমি সাংস্কৃতিকভাৱে সাংস্কৃতিক কাম কৰিব পাৰোঁ শিক্ষা শিক্ষাটো মানৱ জীৱনত খুবেই প্ৰয়োজন